আছে কিছুমান কঠিন ৰেচিপি কিছুমান যেনেকৈ আপুনি মানে কিবা চিকেন ফ্ৰাইড ৰাইচ বনোৱা বা ম'ম' বনাওঁ তাৰপিছতে চিকেন পোলাও ৰেচিপি খালি বনাবলৈ বহুত বস্তু দৰকাৰ হয় বহুত সামগ্ৰী দৰকাৰ হয় এই সামগ্ৰীবোৰৰ অভাৱত এক্সোৱেলি বনাবলৈ বন যায় কিন্তু বনাবপৰা নাই তেনেকৈ বনোৱাৰো কোনো প্ৰেক্টিছ নাই আমি সচৰাচৰ গাঁৱলীয়া যিবিলাক খানা হয় সেইবিলাকে বনাওঁ যেনেকৈ ভাত তৰকাৰী হওক কিবা হওক ভাজি চিম্পুলকৈ তেনেকৈ ইমান ৰেষ্টুৰেণ্ট টাইপ খানাবিলাক বনাবলৈ মন যায় বহুত হোটেলৰ যিবিলাক খান বনায় দামি দামি ৰেষ্টুৰেণ্টবিলাকত যেনেকৈ খানা বনায় দেখিলে বনাবলৈ কৰিবলৈ মন যায় কিন্তু পোৱা নাই এক্সোৱেলী সেইবোৰ বহুত কঠিন হয় বস্তুবোৰ নাপাওঁ কাৰণে